মই মনোৰঞ্জনৰ বাতৰিৰ প্ৰতি আগ্ৰহী কাৰণ বাতৰিবোৰ কেতিয়াবা চাই বহুত নজনা কথাও শিকিব পৰা যায় আৰু কিছুমান এনেকুৱা বাতৰি দিয়ে যিবোৰৰ পৰা আমি নজনাবোৰো শিকিব পাৰোঁ কাৰণ কিছুমান বাতৰিৰ পৰা বহুত বহুত নতুন নতুন কথা শিকা যায় আৰু সেই নতুন কথাবোৰে আমি বা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাব পাৰোঁ যদি আমি নজনাখিনি বাতৰিৰ পৰা চাই শিকিব পাৰোঁ পাৰোঁ তেনেহ'লে আমি বাতৰি চাব নোৱাৰাৰ কোনো চাব নোখোজাৰ কোনো কাৰণেই নাই বাতৰিবোৰ বাতৰি এনেুকুৱা ধৰণৰ বাতৰি চাই ভালপাওঁ য'ত পঢ়া শুনা বা নাচ গান আদিৰ কিছুমান বাতৰি দিয়ে সেইবোৰ শুনি বেছি আগ্ৰহী হওঁ আৰু সেইবোৰৰ পৰাই ছ'ছিয়েল মিডিয়াত থকা মনোৰঞ্জনৰ মনোৰঞ্জনৰ বাতৰিসমূহৰ বিষয়ে

আমি বহুত বহুত বহুত ধৰণৰ কথা শিকা যায়